আজিৰ তাৰিখত শিশু গ্ৰন্থৰ উপকাৰিতাৰ বিষয়ে আমি বহলভাৱে যদি আলোচনা কৰোঁ তেতিয়া হ'লে এটা কথা স্পষ্ট যে শিশুসকলৰ শাৰীৰিক মানসিক উৎকৰ্ষ সাধন কৰিবৰ কাৰণে তেওঁলোকক এনেকুৱা ধৰণৰ গ্ৰন্থ হাতত তুলি দিব লাগিব যিয়ে তেওঁলোকক খুব আনন্দৰ খোৰাক যোগাব পাৰে শিশুসকলে তত্ত্বগধুৰমূলক গ্ৰন্থৰ প্ৰতি ইমান গুৰুত্ব আৰোপ নকৰে বা তেওঁলোকে তাৰ প্ৰতি কোনো ধৰণৰ চিন্তা চৰ্চা কৰিব নোৱাৰে শিশুসকলৰ মানসিক বিকাশ কৰিবৰ কাৰণে আগৰ দিনত যেনেকৈ লক্ষ্মীনাথ বেজবৰুৱা বুঢ়ী আইৰ সাধু ঠিক তেনেকৈ বেতাল বিবেতাল এনেকুৱা ধৰণৰ কিছুমান শিশুমূলক গ্ৰন্থ তেওঁলোকে ৰচনা কৰিছিল এই গ্ৰন্থবিলাকে পঢ়ি পেলাই শিশুবিলাকে বৰ সুন্দৰভাৱে ধেমালি কৰিছিল বা সুন্দৰ জ্ঞান অৰ্জন কৰিছিল আজিকালি প্ৰায় সাধু গল্প সেইবিলাক বিলুপ্তিয়ে ঘটিছে আমি যদি চাওঁ তেতিয়া হ'লে এটা কথা স্পষ্ট যে আগতে আমাক শোৱাৰ সময়ত মাহেঁতে বিভিন্ন ধৰণৰ গল্প কৈছিল সাধু কথা কৈছিল আৰু এইবিলাক আমি শুনি শুনি টোপনি গৈছিলোঁ কিন্তু আজিকালি ল'ৰা ছোৱোলীবিলাকৰ এই গ্ৰন্থবিলাকৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব নাছিল গুৰুত্ব নাই কাৰণ তেওঁলোকে এইবিলাক সময় অনুযয়ী কৰি পঢ়িবলৈও পোৱা নাই আজিকালি ম'বাইল ফোনটো দি দিলে তাহাঁতে শুই যাব বা ম'বাইলটো প্ৰতি ব্যস্ত হৈ থাকিব কিন্তু এটা কথা সত্য আজি লেখকবিলাকে যদি এনেকুৱা ধৰণৰ খুহুটীয়া গল্প খুহুটীয়া সাধু কথা যদি কেনেবাকৈ লেখে আৰু মাক বাপেকবিলাকে এই শিশুবিলাকক এই গল্প এই সাধু সাধু কথাবিলাক যদি শুনাই তেনেহ'লে তেওঁলোকে যথেষ্ট উপকাৰ পাব আমি ভাবোঁ বিদ্যালয়বিলাকতো এই শিশুবিলাকৰ মানসিক উৎকৰ্ষ সাধন কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ প্ৰাথমিক স্তৰত বিশেষকৈ গল্প সাধু কথা শিশু গ্ৰন্থত থকা খুহুটীয়া গান কবিতা এইবিলাক যদি কেনেবাকৈ তেওঁলোকক উপলব্ধ কৰাব পাৰে ল'ৰা ছোৱালীবিলাকে তাৰ প্ৰতি যথেষ্ট গুৰুত্ব দিব আৰু তেতিয়া ইহঁতৰ মানসিক বিকাশো ঘটিব শিশুসকলে যিহেতু তত্ত্বগধুৰমূলক কথা ভাবিব নোৱাৰে সিহঁতক যিহেতু খুহুটীয়া লাগে আনন্দ লাগে ধেমালি লাগে গতিকে এনেকুৱা ধেমালিৰ চলেৰে আমি সিহঁতক যিটো শিক্ষা সেই শিক্ষা আগুৱাই নিব পাৰিম বহুখিনি ক্ষেত্ৰত বহু লেখকে এইটো কথা আজিও স্বীকাৰ কৰিছে যে জ্ঞানৰ মূল উৎকৰ্ষৰ স্তৰে হৈছে কিতাপ বা গ্ৰন্থ গতিকে আমি সৰুৰ পৰাই যদি শিশুসকলক অ আ শিকাওঁতেই যদি এনেকুৱা ধৰণৰ গল্পবিলাক এনেকুৱা ধৰণৰ গান কবিতা বা সাধুকথাবিলাক সিহঁতক জনাওঁ তেতিয়া হ'লে সিহঁতে কাণ থৰ কৰি এইবিলাক শুনিবলৈ ইচ্ছা কৰে আমি ৰাতি সিহঁতক শোওঁতে যদি এটা ধুনীয়া গল্প কওঁ ই ভূতৰেই হওক এই বেলেগ ধৰণৰ জ্ঞানেৰে পৰিপূৰ্ণ গল্প হওক ই বুঢ়ী আই সাধুৱেই হওক বা ককা দেউতা নাতি ল'ৰা এনেকুৱা ধৰণৰ যদি আমি গল্পবিলাক কওঁ আৰু চিনেমাৰ মাধ্যমেৰে যদি এইবিলাক তেওঁলোকক উপলব্ধি কৰাওঁ তেতিয়া হ'লে শিশুবিলাকে বহু কথা বহু জ্ঞান অৰ্জন কৰিব পাৰিব গতিকে শিশু গ্ৰন্থৰ ওপৰত গুৰুত্ব আৰোপ কৰি পেলাই তেওঁলোকক কেনেকুৱা এটা পদ্ধতিৰ মাধ্যমেৰে জ্ঞান দিব পাৰি আহি থকা প্ৰজন্ম হিচাপে তেওঁলোকক কেনেকৈ আগলৈ আগুৱাই নিব পাৰোঁ তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাটো আজি বৌদ্ধিক মহলৰ যথেষ্টখিনি দায়িত্ব আছে বুলি মই উপলব্ধি কৰোঁ